হাতেৰে তৈয়াৰ কৰা কাপোৰবোৰ বজাৰৰ ৰেডিমেড কাপোৰৰ পৰা যথেষ্ট পৃথক দেখিবলৈ পোৱা যায় যদিও ৰেডিমেড কাপোৰৰ এক বিশাল বজাৰ আছে তথাপিও মানুহে গোঁঠা বা চিলাই কৰা কাপোৰহে কিনিবলৈ বহুত ভাল পায় কিয়নো হাতেৰে তৈয়াৰ কৰি যিবোৰ কাপোৰ উলিওৱা হয় সেইবোৰ সেইবোৰ কাপোৰ পিন্ধাৰ পিন্ধাৰ বেলেগেই আমেজ আছে কাপোৰৰ প্ৰতিটো ডিজাইন মানুহৰ দ্বাৰা তৈয়াৰ কৰা হয় এডাল এডাল সূতা কৰি বোৱা হয় গোঁঠা হয় প্ৰতিটো ডিজাইন মানুহৰ দ্বাৰা সৃষ্ট হাতেৰে তৈয়াৰ কৰা কাপোৰৰ কাপোৰৰ দামো ৰেডিমেড কাপোৰতকৈ প্ৰায় কমেই দেখিবলৈ পোৱা যায় হাতেৰে তৈয়াৰ কৰা কাপোৰ যথেষ্ট আৰামদায়ক হয় ইয়াৰোপৰি পলুৰ পৰা প্ৰস্তুত কৰি উলিওৱা সূতা যেনে পাট সূতা মূগা সূতা আদিৰ পৰা প্ৰস্তুত কৰি উলিওৱা কাপোৰ কাপোৰে এক নিজস্বতা বহন কৰি আহিছে যিয়ে ৰেডিমেড ৰেডিমেড কাপোৰবোৰতকৈ আমাৰ স্থানীয় যিবোৰ কাপোৰ হাতেৰে তৈয়াৰ কৰা বা গোঁঠা কাপোৰসমূহক এক নিজস্বতা প্ৰদান কৰি আহিছে ঠিক তেনেদৰে স্থানীয় কিছুমান বস্ত্ৰ যিবোৰে সেই ঠাইখনৰ এক নিজস্বতা বহন কৰে তেনেবোৰ কাপোৰ প্ৰস্তুত কৰাটো কেৱল স্থানীয় মানুহৰ দ্বাৰাহে সম্ভৱ কোনটো ডিজাইন কেনেদৰে কৰিব লাগে সেইবোৰ কেৱল তেওঁলোকৰ দ্বাৰাহে তেওঁলোকৰ দ্বাৰাহে সম্ভৱ হয় অৱশ্যে ঠাইভেদে তৈয়াৰ কৰা কাপোৰৰ ডিজাইন বেলেগ বেলেগ হয় যাৰ বাবে ইয়াৰ দাম দাম ডিজাইন সকলো ভিন ভিন হয় অসমৰ হাতেৰে তৈয়াৰ কৰি উলিওৱা কাপোৰৰ ভিতৰত যদি চাবলৈ যাওঁ তেন্তে টচ মূগা টচ মূগাৰ কাপোৰ পাট মূগাৰ কাপোৰ আদি আটাইতকৈ প্ৰসিদ্ধ ইয়াৰোপৰি ঊলৰ দ্বাৰা গোঁঠি উলিওৱা চোলা বা বস্ত্ৰসমূহৰ উমেই কিছু সুকীয়া হয়